মোক ৰন্ধাৰ সময়ত বিভিন্ন ধৰণৰ বাচন বৰ্তনৰ প্ৰয়োজন হয় এই এই যেনে ধৰক মই ভাত ৰান্ধিবলৈ এটা প্ৰেচাৰ কুকাৰ আৰু জুইত ভাত ৰান্ধিবলৈ এটা বতুৱা হওক বা চচ্পেন ব্যৱহাৰ কৰোঁ আৰু বিভিন্ন ধৰণৰ তৰকাৰী বা দাইলসমূহ ৰান্ধিবলৈ মই এটা কেৰাহী ব্যৱহাৰ কৰোঁ আৰু সেই কেৰাহীখন এলুমিনিয়াম বা ষ্টীলৰো হ'ব পাৰে আৰু সেই তৰকাৰীসমূহ মই লৰাবলৈ এখন ষ্টীলৰ হেতা ব্যৱহাৰ কৰোঁ আৰু সময় সাপেক্ষে মোক সময় সাপেক্ষে বিভিন্ন ধৰণৰ কাট্লেৰিৰ প্ৰয়োজন হয় সেই কাট্লেৰিসমূহ ষ্টীলৰ বা প্লাষ্টিকৰো হ'ব পাৰে আৰু প্লাষ্টিক সাধাৰণতে মই ইমান ব্যৱহাৰ নকৰোঁ কিয়নো প্লাষ্টিক ইমান এটা ভাল নাপাওঁ মই আৰু ষ্টীলৰহে ব্যৱহাৰ কৰোঁ কাট্লেৰিসমূহ বিশেষকৈ কাট্লেৰিসমূহ ষ্টীলৰ হ'লে বেছি ভাল হয় ভাত ৰান্ধিবলৈ হওক বা খাবলৈ হওক এনেধৰণে এনেধৰণৰ মই কাট্লেৰিসমূহ ব্যৱহাৰ কৰোঁ